বিদ্যুতৰ কিছুমান বিপদৰ বিষয়ে জানোঁ সেইবোৰ হৈছে কাৰেণ্টে বিদ্যুতে চৰ্ট কৰা বজ্ৰপাত পৰা আৰু তিতা হাতেৰে ছুইচ দিবলৈ যোৱা আৰু শুদা ভৰিৰে ছুইচ দিব বিচৰা সেইবিলাকৰপৰা ৰক্ষা পাবলৈ হ'লে সদায় শুকান হাতেৰে বৰ্ডৰ ছুইচ দিব লাগিব বৰ্ডখন সদায় অলপ ওখ ঠাইত দিব লাগিব যাতে ঘৰত থকা ল'ৰা ছোৱালীয়ে বৰ্ডখনৰ ছুইচ দিব নোৱাৰে আৰু কেতিয়াবা যদি কাৰেণ্টে চৰ্ট কৰে তেতিয়া প্ৰথমেই মেইন ছুইচটো কাটি দিব লাগে সদায় চেণ্ডেল পিন্ধি বৰ্ডৰ ছুইচ দিব লাগে বা অ'ফ কৰিব লাগে পানীৰ হাতেৰে কেতিয়াও ছুইচ দিব নালাগে বিজুলী ঢেৰেকনি বা বতাহ বৰষুণ আহিলে সদায় বিদ্যুতৰপৰা সাৱধান হ'ব লাগে কাৰণ সদায় বিজুলি ঢেৰেকনিয়ে কাৰেণ্ট চৰ্ট কৰে ঘৰত থকা ফ্ৰীজ হওক টি ভি ইনভাৰ্টাৰ সেইবিলাক সদায় কাটি থ'ব লাগে নহ'লে সেইবিলাক চৰ্ট কৰাৰ সম্ভাৱনা থাকে সকলো মানুহেই বিদ্যুতৰপৰা সাৱধান হ'ব লাগে কাৰণ বিদ্যুতে মানুহক শেষ কৰি পেলায় এবাৰ চৰ্ট কৰিলে মানুহ কেতিয়াও বাচি নাথাকে বাচি নাথাকে আজিকালি বিদ্যুতৰ মাচুল বহুত বাঢ়িছে কাৰণ স্মাৰ্ট মিটাৰ হোৱাৰপৰা মানুহৰ ঘৰত বিদ্যুতৰ হাৰ বাঢ়িছে কিন্তু তাৰ ৰেহাইয়ো হৈছে যথেষ্ট পৰিমাণে কাৰণ মানুহে আগতকৈ এতিয়া মানে বিদ্যুতৰ ব্যৱহাৰতো জানিছে এটা লিমিটত বিদ্যুত ব্যৱহাৰ কৰিছে সেইকাৰণে আজিকালি বিদ্যুতৰ কাৰণে ইমান অসুবিধা হোৱা নাই প্ৰত্যেকঘৰ মানুহেই এটা হিচাপত বিদ্যুতটো বিদ্যুতৰ ব্যৱহাৰ কৰে আৰু বিদ্যুতৰ বিদ্যুতটো ৰেহাই কৰাৰ ফলত প্ৰত্যেকঘৰ মানুহৰ মানুহে সময়ত কাৰেণ্টটো পাইছে আজিকালি প্ৰত্যেকঘৰ মানুহতেই মটৰ হওক ফ্ৰীজ আৰু ৱাশ্বিং মেচিন সেইবিলাক বিদ্যুতৰ ফলতেই চলে কাৰণ বিদ্যুতটো নহ'লে আমি বহুত অসুবিধাৰ সন্মুখীন হওঁ আৰু বিদ্যুতৰপৰা সদায় সাৱধান হ'ব লাগে এটা কাৰণেই কাৰণ মানুহ সাৱধান নোহোৱাৰ ফলত বিদ্যুতে মানুহৰ জীৱনো নিব পাৰে